হেল্ল' মই শ্ৰীমতী ৰঙিলী হাজৰিকায়ে কৈছোঁ পাই আপোনাৰ দোকানত কাঠ আছে নেকি বাৰু কাঠ মোক আকৌ অলপ কাঠ লাগিছিলে দৰ্জাৰ কাৰণে আৰু ঘৰত কাৰণে পাম নেকি আপোনাৰ দোকানত অঁ কে বি কিমানকৈ লৈ বাৰু কি কি কাঠৰ আছে অঁ হয় নেকি অঁ দহ অঁ কাৰণে ভাল হ'ব ন আৰু দৰ্জাত দৰ্জা বনাবলৈ আকৌ এই পাম ন আছে নেকি সেইবোৰ অঁ হয় হয় হয় দোকানখন কোনডোখৰত আছে বাৰু দোকানখন

অঁ হয় হয় হয় আচ্ছা মই যাম দেই এদিন অঁ অঁ একেবাৰে আপোনাৰ কাঠ আনিবলে মই গাড়ী চড়ী লৈ যাম একেবাৰে অঁ অঁ অঁ আজাৰ কাঠৰ তকটা লাগিছিলে তকতা পাম ন অঁ

অঁ অঁ হয় হয় মই আপোনাৰ দোকান এখন আছে বুলি গম পাইছোঁ সেইকাৰণে মই আপোনাক ফোনটো কৰিছোঁ আপোনাৰ নামটো শান্তি হাজৰিকা নহয় জানো হয় হয়

হয় অঁ অঁ আমাৰ আমাৰ মানে ঘৰ এটা বনোৱা আছে এতিয়া লাগে আৰু লাগে তাৰ পিছত কাৰাণে লাগে কাঠেৰে দিছোঁ চব ফেমবোৰ অঁ এই মানে ভাল কাঠ আছে বুলি গম পাইছোঁ কাৰণে আপোনাৰ দোকানৰ আনিমগৈ দেই হয় হয় অঁ অঁ হয় হয় অঁ অঁ মই এনে মই এই ঘৰৰ ল'ৰাটোৰ লগত হিচাপটো মিলাই মই একেবাৰে গাড়ী চাড়ী লৈকেনে যাম

হয় হয় আপোনালৈ ফোন কৰি চাম দেই অঁ অঁ অঁ যাম যাম এই গাড়ীখন মই বন্দোৱস্ত কৰি ল'ব লাগিব গাড়ী মোৰ নিজৰ নাই অঁ এই বেলেগ ল'ৰা এটা গাড়ী আছে মোৰ ফোন নম্বৰ ফোনতকৈ মই কথাটো পাতি গাড়ী চাড়ী লৈ যাম আৰু একেবাৰে কাঠ আনম বুলিয়ে যাম আপুনি খালী থকা সময়ত ফোন কৰি ল'ম আছেনে নাই দেই

অঁ অঁ অঁ এতিয়া এই তকতা যে লাগিছিলে মই হেৰি এই দৰ্জাৰ তকতা এই কিমানমান আছে বাৰু তাত তকতা মানে কে বি এই কিমানকৈ লৈ জানে নেকি আপুনি কে বি কে বি হিচাপ লৈ আকৌ এইটো মানে কিমানকৈ লয় আপুনি ডেৰশ দুশ অঁ অঁ অঁ তেও অলপ অলপ মানে কমাই দিব আৰু চিনাকি বোলিহে আনিবলৈ যাম দেই অঁ হয় হয় হয় অলপ মানে কমাই দিব বাৰু নে কমোৱা কাৰণে মই লাগে অলপ ধাৰ বাকী কৰিলোঁ আপোনাক মই লাহেকৈ দিলেও দিম একেবাৰে কাঠখিনি আনিম আৰু আপোনাৰ দোকানৰপৰা অঁ অঁ হয় হয় অঁ অঁ অঁ হয় শুনি আছো মানুহবোৰে বহুতত আছে আপোনাৰ দোকানখনত ভাল কাঠ আছে বুলি কোৱা শুনিছোঁ সেইকাৰণে আপোন হ'লে ফোন কৰিলোঁ দেই আপোনাক আপোনাৰ দোকানত আনিম বুলি মই একদম ডিমাণ্ডো যাবানটো দিলোঁ আৰু আপ অঁ হয় হয় হয় আও আও মানে আপোনাক কথা এটা ক'বলৈ আছে এই এই মই ধাৰ বাকীটো আনিম দেই অকণমান

হয় অঁ

ধাৰ বাকী কৰিও আনিম আপুনি না নো নকৰিব আৰু অঁ এতিয়া এতিয়া যাবানটো কৰি লৈছোঁ আৰু বেয়া নাপাব আপুনি অঁ এতিয়া কোনদিনা গ'লে ভাল পাব কি দেওবাৰ দিন এটাত যাম নেকি অঁ দেওবাৰ দিন এটাত যাম আপোনাকো লগ পাম আৰু মোৰ অন্য বিজি কামত থাকিব নেলাগে দেওবাৰ দিনটো কেনিও যাব লগা নাই অঁ অঁ সেই অঁ দেওবাৰ দিন এটাতে আনিবলৈ যাম হয় অঁ অঁ অঁ